এক জুন দুই হাজাৰ চন দুই জুন দুই হাজাৰ চন তিনি জুন দুই হাজাৰ চন চাৰি জুন দুই হাজাৰ চন পাঁচ জুন চাৰি দুই হাজাৰ চন